মই বিশেষ প্ৰতিভা বা দক্ষতা আছে মই মানুহক ছচিয়েল ওৱেলফেয়াৰৰ নিচিনা সহায় কৰি মানুহক ভাল পাওঁ চবকে মানে যিবোৰ অলপ মানে দুখীয়া টাইপৰ সেইবিলাক মানুহক মই হেল্প কৰিকেনে খুব ভালপাওঁ কৰোঁ বহুতকে কৰোঁ আৰু মোৰ সৰু এটা ক্ষুদ্ৰ বিজনেচ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ মানে ছোৱালীকালৰ পৰাই মই চিলাই কামতো শিকিছিলোঁ ঘৰতে শিকিছিলোঁ আৰু অলপ ট্ৰেইনিং জাষ্ট অকণমান ট্ৰেইনিং লৈছিলোহে লৈ সেইখিনিৰ পৰাই মই মানে কৰি কৰি কৰি কৰি এতিয়া আজি প্ৰায় পঁয়ত্ৰিছ চল্লিছ বছৰেই হ'ল কৰিবৰ কাৰণে সেইটো কৰোঁ সেইটো এটা হাতৰ মানে কাম চব থাকিলেও হাতৰ এটা বিদ্যা থাকিব লাগে সেই বিদ্যাটোৱে মই লৈছিলোঁ লৈ আজিলৈকে কৰি আছোঁ এতিয়া চিলাই কামবিলাক কৰোঁ কাটিং কাটিং অলপ কৰোঁ চিলাই কৰোঁ চবখিনিয়ে কাম কৰোঁ দহি গুঠা তাৰপিছত কাপোৰ আনি অলপ ঘৰতে ক্ষুদ্ৰ এটা উদ্যোগ আৰু মোৰ মই মানে বাঢ়িব বঢ়াব চাই আছোঁ কিন্তু বঢ়াব পৰা নাই যিয়েই নহওঁক ঘৰৰ পৰা এইটো বস্তু কৰি আছোঁ চবেই ভাল পায় অৰ্ডাৰ দিয়ে অৰ্ডাৰ লওঁ অৰ্ডাৰ লৈ আনি সেইখিনি চিলাই দিওঁ আৰু সকলোৱে চিলাইটো মোৰ ভাল পায় যিবিলাক চিলাই কৰি দিওঁ চিলাইবিলাক মোৰ ভাল পায় আন বেলেগত কেতিয়াবা তেওঁলোকে চিলাই কৰিবলৈ দিলেও আকৌ আনিকেনে মোকে দিয়ে যে ইয়াত চিলাইটো ভাল হয় ভাল পায় কাটি দিয়া ফোনটো